কালি মই এটা স্কুলবেগ কিনিছিলোঁ স্কুলবেগটো কুৱালিটিটো যথেষ্ট ভাল কাপোৰটো যথেষ্ট ডাঠ দুটা কাপোৰ আছে বাহিৰত এটা ভিতৰত এটা বেগো আপোনাৰ তিনি চাৰি খাপমান আছে এখাপত মানে বহী নিয়ে নিব পৰা হ'ব তাপা এখাপত কিতাপ নিব পৰা হ'ব তলত ৰেইনকোট নিব পৰা হ'ব ওপৰত জ্যামিটি বক্স ওপৰত দুটা সৰু দুটা খাপ আছে এটাত আপোনাৰ টিফিন আৰু জ্যামিটি বক্স এটাত নিব পাৰিব এটা জ্যামিটি বক্স এটাত টিফিন নিব পাৰিব ছাইডত পানী বটল নিব পাৰিব আৰু গতিকে বেগটো যথেষ্ট মানে আহল বহল ভালো অকণমান ডাঙৰো স্কুলত নিবৰ কাৰণে সুবিধাও বেগটো কুৱালিটিও ভাল বৰষুণত তিতিলেও একো দিগদাৰ নাই যিহেটো ৱাটাৰপ্ৰুফ বেগটো বহুত কিতাপো যোৰে গতিকে বেগৰ কুৱালিটিটো যথেষ্ট ভাল